অঁ কওকচোন আচ্ছা কোন জেগা বাৰু কোন জেগাত ফুৰিব যাব আচ্ছা আচ্ছা আচ্ছা ভাড়া এতিয়া হাবুঙত যাব ন আপুনি আচ্ছা আচ্ছা তেনেহ'লে মই ভাড়াটো কমাই কৈছোঁ পোন্ধৰশ অঁ চাৰিশ চাৰি চাৰিশত নোৱাৰিম নাই নাই চাৰিশত নোৱাৰিম আপুনি ভাবি চিন্তি চাওক হাবুঙলৈ অকণমান তাকো দুদিনকৈ অঁ

অঁ হ'ব হ'ব হ'ব সেইটো আমি চাই দিম বাৰু অঁ ঠিক আছে ঠিক আছে ঠিক আছে